হেল্ল' হয় কোনে কৈছে হয় ফ্লিপকাৰ্টৰ পৰা কৈছে হয় কিহৰ কাৰণে ফোন কৰিছে অঁ আচ্ছা ফোন ৰিলেটেড ন কিবা আছিল নেকি আচ্ছা ফোনটো ইউজ কৰি ৰিভিউ লাগে ন বাৰু ফোনটোতো বাকী চলাই ঠিকে লাগিছে আপোনাৰ স্মুথে হয় হয় হয় বাৰু কি ক'ব লাগিছিল অঁ কেমেৰা ন আপোনাৰ কেমেৰাটো বঢ়িয়া হয় আপোনাৰ দে লাইটত তো ক'বই নালাগে আৰু আইফোনৰ কেমেৰা তো দে লাইটত ধুনীয়া হয় বেক কেমেৰা আৰু আপোনাৰ প'ৰ্টেইটো ধুনীয়া ফটো লয় দেন আপোনাৰ ফ্ৰণ্ট কেমেৰাটো আপোনাৰ দিনত ঠিকে ৰাতি অকণমান মই প্ৰ'ব্লেম পাওঁ আৰু সেইটো আৰু তো উপায় নাই অলপ এডজাষ্ট কৰিব লগা হয় কিন্তু ধুনীয়া ফটো হয় দিনত আপোনাৰ

হয় আৰু পাৰ্ফমেন্স ন আপোনাৰ পাৰ্ফমেন্স মানে আপোনাৰ ক'ব গ'লে আপোনাৰ গেম চেম বা ধৰক হেভী টাস্ক কৰিলে আপোনাৰ ঠিকে চলে স্মুথে চলে একো প্ৰ'ব্লেমটো পোৱা নাই এতিয়ালৈ হয় একদম ষ্ট্ৰং গেম আপোনাৰ মই পাবজী খেলিছিলোঁ হয় তো সেইটোতো হেভি গেমতে পৰে হাই গ্ৰাফিক্সত চলে আৰু হাই গ্ৰাফিক্স নাইণ্টি এফ পি এছত ধুনীয়াকৈ চলি যায় বেটাৰী বেক আপ ন আপোনাৰ ধৰক যদি মই হাণ্ড্ৰেড পাৰচেণ্ট চাৰ্জ দিওঁ তো হাণ্ড্ৰেড পাৰচেণ্ট চাৰ্জ দিলে আপোনাৰ চাৰি পাঁচ ঘণ্টা বেক আপ ধুনীয়াকৈ পাই যাওঁ যদি নন ষ্টপ গেম খেলোঁ হয় খালী এই অকণমান হিট হয় বাৰু নোহোৱা বুলি নকওঁ যদি বেক কভাৰটো যদি খুলি দিওঁ দেন পাঁচ মিনিটমানত মেইনটেইন হৈ যায় বাৰু ইমানো বাৰু বিগ ইছ্যু নহয় ইমান এইটো এডজাষ্ট কৰিব পাৰি বাৰু বাকী এনড্ৰয়দৰ দৰেতো নহয় আৰু হয় বাকী আপোনাৰ মাল্টি টাস্কিঙত অকণমান প্ৰ'ব্লেম হয় বাৰু কাৰণ আপোনাৰ বাটন নাথাকে ন তো আগতে আমি এনড্ৰয়দ ইউজ কৰা হয় চ' সেইটোৰ অলপমান প্ৰ'ৱ্লেম পাওঁ বাৰু লাইক মানে আমাৰ অ'ল্ড জেনেৰেচনখিনিয়ে সেইখিনি অলপ প্ৰ'ব্লেম পাব আৰু মানে বেলেগ নহ'লেও হয় বাকী অ'ভাৰঅল আপোনাৰ হেডফোন জেকটো নাই সেইটোতো আৰু ক'ব লগা নাই আৰু ধৰক থাৰ্ড পাৰ্টিটো আই অ' এছত নোৱাৰিয়ে সেইটো এট অকণমান প্ৰ'ব্লেম বুলি ক'ব পাৰি আৰু যিহেতু একো থাৰ্ড পাৰ্টি ডাউনল'ড কৰি ইউজ কৰিব নোৱাৰি ৰেচট্ৰিকচন আছে হ'লেও আপোনাৰ বাকীখিনিত ধৰক পাৰ্ফ'মেন্সত ধুনীয়া পাৰ্ফ'মেন্স যি গেম খেলো স্মুথ চলে কেতিয়াও আজিলৈকে লেগ মৰা নাই হয় হয় চাৰজিং কৰোঁতে ন চাৰ্জ কৰোঁতে আপোনাৰ মোৰ এক ঘণ্টা চল্লিছ মিনিটমান লাগে ফুল চাৰ্জ কৰোঁতে হয় চাৰ্জ কৰোঁতে অকণমান গৰম হয় বাৰু দেই মিছা নকওঁ মই কিন্তু বেক কভাৰটো লগালেহে গৰম হয় বাকী এনে নৰ্মেলী ইমানো গৰম নহয় আৰু হয় বাকী ফোনটো চলাই ভালে লাগিছে দেই মানে কয় ন মানুহে আইফোন চলাই ভাল লাগে মানুহৰ তো মানে সেইটো ফিল হৈছে আৰু হয় হয় আপ মোৰ ৰেটিং কেমেৰা ন কেমেৰাত আপোনাৰ এইট আউট অফ টেন দিছোঁ ৰেটিং হয় আপোনাৰ পাৰ্ফ'মেন্সত নাইন আউট অফ টেন হিটিং ইছ্য়ু আপোনাৰ এইট আউট অফ টেন আৰু বাকী তেনেকুৱা একো বাকী অঁ নাই নাই ডিছপ্লে' আপোনাৰ অলপ অকণমান ৰ'দত প্ৰ'ব্লেম হয় আৰু বেলেগত নহয় ৰ'দত অকণমান প্ৰ'ব্লেম হৈ যায় আৰু অলপ হেভী ৱাইটাচত হ'লেও গৰমো উঠে এইফালে মেইন হেৰি মেইনটেইনো কৰিব নোৱাৰে হয় বাৰু বেটাৰী হেল্থ ঠিকে আছে বাৰু চলি আছে বেছি দিনতো হোৱা নাই দুমাহহে হৈছে তো দুমাহৰ আপোনাৰ ফিলটো ঠিকে আছে আৰু হয় হয়

হ'ব বাৰু হয় ফ্লিপকাৰ্টত কি ৰিভিউটো মই দি দিব লাগিব নেকি মই বাৰু ইমান ৱেবচাইটত ইমান ৰিভিউ চিভিউ দি মই ভাল নাপাওঁ বাৰু হয় হ'ব বাৰু মই আপোনাৰ ৰেটিঙটো দি দিম দিয়ক আৰু ফ্লিপকাৰ্টত ঠিক আছে ঠিক আছে দিয়ক বাৰু হ'ব বাৰু দিয়ক